এক জানুৱাৰী দুহেজাৰ এক বাইছ ফেব্ৰুৱাৰী দুহেজাৰ তিনি চৌবিছ মাৰ্চ দুহেজাৰ বাৰ পোন্ধৰ আগষ্ট দুহেজাৰ ওঠৰ সোতৰ আগষ্ট দুহেজাৰ বাইছ